ন লাখ নিৰান্নব্বৈ হেজাৰ দুশ পাঁচ ন লাখ পঁচানব্বৈ হাজাৰ তিনিশ দুই ন লাখ আঠচল্লিছ হাজাৰ চাৰিশ সাত ন লাখ পঞ্চল্লিছ হাজাৰ পাঁচশ তিনি ন লাখ পঞ্চল্লিছ হাজাৰ নশ এঘাৰ